মোৰ হিন্দু ধৰ্মটোক মহান ধৰ্ম কৰোঁ বুলি ভাবোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱে যি বৈষ্ণৱ পন্থা আমালৈ আগবঢ়াই গ'ল সেই পন্থাটোকে মই মহান বুলি ভাবোঁ ধৰ্ম অৰ্থকামে যিটো অ'বিলাকে যি চাই মুখ্য পথ সি অহৰি কীৰ্তন কৰা পাইভাৱে মনোৰঞ্জ গতিকে তেওঁ দেখুৱাই যোৱা পথটোকে আমি অনুকৰণ কৰি ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে মিলা প্ৰীতিৰে থাকি থাকিব পৰা হৈছোঁ তেওঁৰ ধৰ্মৰ মূলমত্ৰ সকলো সমান ধনী দুখীয়া সকলো মিলা প্ৰীতিৰে থাকিব লাগে আৰু সকলো ধৰ্মৰ মূলমন্ত্ৰ এইটোৱে হিংসা নিবাৰণ হ'ব লাগে ভগৱন্ত শ্ৰী চন্দিৰপালে সকলোৱে একে একেটি নামঘৰতে সৰণ ল'ব লাগে প্রভু ভগৱন্ত সকলোৰে কৃপা দৃষ্টি দান কৰিব লাগে সেয়ে সেয়ে মোৰ ধৰ্মটো মহান বুলি ভাবোঁ মহান বুলি ভাবোঁ গতিকে এই ভগৱন্ত শ্ৰীচৰণ হেৰি থাকিবলৈ শংকৰদেৱে যি পন্থা উলিয়াই লৈ উলিয়াই থৈ গৈছে সেই পন্থাটোৱেই মই প্ৰকৃত ভাল বুলি ভাবোঁ ৰামনাম ৰামনাম ৰামনাম হাৰ ৰামনাম কৰিছে জগত উদ্ধাৰ পৱিত্ৰ ৰামনাম এই আমাৰ শংকৰদেৱে শিকা আইদেউ গৈছে ৰাম নাম কি বস্তু ৰাম নামৰ মহাত্ম কি গতিকে পূৰ্ব ভগৱন্ত শ্ৰীচৰণে বি থাকিবলৈ এই ৰামনামেই মুখ্য স্থান ইয়াতে মানুহে সুশান্তি অনুভৱ কৰে সকলোবিলাক ভালে কৌশলে পাৰ হৈ যায় আৰু সকলোৰে ভগৱন্তৰ হ'ব লাগে ভগৱন্ত কৃপা কৰিব লাগে এই প্ৰাৰ্থনা